অঁ কোৱা এ এনে আছোঁ কি মনত পৰিল ঔ আজি নাই

অঁ অঁ অঁ

পাৰিবা পাৰিবা ধুনীয়াকে আহিব পাৰিবা অঁ কি এগজাম আছে পিছে অঁ অঁ ইয়াতে পৰিছে ন চেণ্টাৰ আহিব পাৰিবা কৈ কি থকাটো আমাৰ ঘৰতে থাকিব পাৰিবা তুমি এ নাই নাই একো নাই লাগিব লাগিব এগজাম দি অলপ ফুৰিবা মেলিবা পাৰিবা পাৰিবা নাই নাই মই ফ্ৰী আছোঁ

অঁ অঁ

অঁ অঁ হ'ব আহিবা নাই নাই একো নাই ধুনীয়াকে হ'ব তুমি আহিবা খালী কিমান তাৰিখে আছে এগজাম অঁ আমাৰ ইয়াত তোমাৰ অঁ একো নাই একো নাই তুমি আহিবা ইয়াত তোমাৰ এইবিলাক আমাৰ ইয়াতে তোমাৰ ভাট বিহু পাতে নহয় এই ঢকুৱাখানাত ঢকুৱাখানাত তোমাৰ ভাট বিহু পাতে তাৰপাছত তাত মানে তোমাৰ ধুনীয়া বজাৰ হয় মানে তুমি বস্তু পাতি কিনিব পাৰি ধুনীয়াকে চাদৰ মেখেলা বা বেলেগ বস্তু আৰু কাপোৰ কানি সেইবোৰ কিনিব পাৰিবা আৰু তাত মানে ধুনীয়া পৰিৱেশ মানে অঁ দেখিছা অঁ তাৰপাছতে বহুত মানুহ হয় অঁ তাৰপিছত থান থান হৈছে বাসুদেৱ থান বুলি সেই বাসুদেৱ থানলে তুমি যাব পাৰিবা তাৰপাছত আৰু আছে বাৰু দেই যাব পৰা বস্তু

অঁ অঁ পদুমণি আছে তুমি অঁ পদুমণি আছে তাৰপাছত আৰু খুব ভাল তাৰপাছত তুমি আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় অলপ দূৰ হয় বাৰু হ'লেও আধা ঘণ্টামানৰ বাট আৰু ধুনীয়াকে যাম ওচৰে তাৰপিছত তোমাৰ গণেশ গণেশ মন্দিৰ আছে দুৰ্গা মন্দিৰ আছে কিন্তু আৰু আছে এতিয়া হাবুং বুলি এডখৰ জেগা আছে নহয় আমাৰ ডিষ্ট্ৰিকত নপৰে বাৰু দেই এইটো ধেমাজি ডিষ্ট্ৰিকত পৰে সেইটো মানে আহোমসকলৰ আৰু অঁ সেইটো এতিয়া নতুনকে বনাইছে ধেমাজি ডিষ্ট্ৰিকত পৰে আৰু তাৰপাছত সেইটো ভাল জেগা মানে তুমি চাব পৰা জেগা আৰু তাৰপাছত আৰু এয়া আমাৰ নাৰায়ণপুৰ বুলি এডখৰ আছে নহয় তাত তোমাৰ লেটেকু পুখুৰী মাধৱদেৱৰ জন্মস্থান তুমি সেই লেটেকু পুখুৰীলে যাব পাৰিবা অঁ তাৰপাছত আৰু সেইকিডখৰ তাত ফুৰিব পাৰিবা তুমি তেনেকে ঠাই বুলি ক'লে কিন্তু মানে অনুষ্ঠান বুলি ক'লে আমাৰ ইয়াত আছে নহয় খ্ৰীষ্টান মানুহো আছে যে সেই খ্ৰীষ্টান মানুহৰ মানে বৰদিন অঁ খ্ৰীষ্টান মানুহৰ বৰদিন পাতে ইয়াত তাৰপাছত আকৌ মিচিং মিচিংসকলে আলি আই লৃগাং পাতে ন

অঁ অঁ অঁ অঁ কিমান মৰমীয়াল অঁ গম পাইছোঁ

অঁ অঁ সেয়াই বৰদিনত বৰদিন পাতে তাৰপিছত সেই মিচিংসকলে তাতে আলি আই লৃগাং তাৰপিছত আমাৰ এই আহোম আহোমসকলৰ তোমাৰ মেডাম মেফি আছে মেডাম মেফি আলি আই লৃগাং মেডাম মেফি দুয়োটাতে গাহৰি খাও খাও আমাৰ এই টাউনতে ত্যাগ ক্ষেত্ৰ বুলি এটা এদখৰ জেগা আছে তাত পাতে তোমাৰ মেডাম মেফি ধুনীয়াকে আৰু সেয়া সেইবিলাকতো হয় তাৰপিছত আকৌ তোমাৰ বিহু পাতে নহয় একদম গাঁৱে গাঁৱেও বিহু তাৰপিছত আমাৰ সেই ওলাই গৈ এইবিলাক কেন্দ্ৰীয় কেন্দ্ৰীয় ৰঙালী বিহু বুলি পাতে ত্যাগ ক্ষেত্ৰতে তাত তোমাৰ ভাল ভাল আৰ্টিষ্ট মাতে মানে জুবিন গাৰ্গ আহিছে কেইবা বাৰু দিপলীনা ডেকা হয় বিহু সময়ত মানে সেয়া লোকেলবিলাকৰ পাতে বাৰু যে গাঁৱতো কিন্তু ইমান ডাঙৰ আৰ্টিষ্ট নামাতে আৰু কিন্তু মানে আহে আৰু গায়ক অকমান কিছুমানত লোকেল গায়ক কিছুমানত মানে অকমান বেলেগৰ পৰাও মাতে আমাৰ গাঁৱতো বিহু পাতে বিহু বিহুত আহিব পাৰিবা বিহু সময়ত অহা হ'লে তুমি একদম ঢেৰ বিহু চাব পাৰিলাহেঁতেন অঁ কেন্দ্ৰীয় কেন্দ্ৰীয় বিহু মানে তোমাৰ দুই তিনদিনীয়াকে পাতে আৰু তোমাৰ শেষৰ দিনা সাংস্কৃতিক সন্ধ্যা সেই সেইদিনা ভাল ভাল গায়ক আহে আৰু যোৱাবাৰ জুবিন গাৰ্গ আহিছে ধুনীয়া প্ৰগ্ৰেম মানে চাবলগীয়া আৰু তাকে আৰু অঁ অঁ সেই আমাৰ ঘৰৰ ওচৰতে মানে বুলি জেগা এডোখৰ নতুনকে খুলিছে আৰু তাত মানে আমাৰ লোকেল মানুহ এজনে খুলিছে তাত তোমাৰ মানে সেই দাদাজনে মানে যিবিলাক পুৰণা বস্তুবিলাক সেইবিলাক মানে তেওঁ সংৰক্ষণ কৰে প্ৰথমতে মানে তেওঁ ব্যক্তিগতভাৱে আৰম্ভ কৰিছিলে আৰু তেনেকুৱা চাবলগীয়া জেগা নাছিলে আৰু পৰ্যটনস্থলীৰ নিচিনা কিন্তু এতিয়া মানে বাঢ়ি বাঢ়ি গৈ এতিয়া মানে একদম আৰু বেলেগ বেলেগ পৰা মানুহ আহে তাত চাবলে তেওঁ মানে পুৰণা বস্তুবিলাক সংৰক্ষণ কৰি ৰাখে সকলো পুৰণা বস্তু মানে অঁ সেইটোৱে তাত তুমি যাব পাৰিবা আমাৰ ঘৰৰ পৰা ওচৰতে অঁ খুব ধুনীয়া পৰিৱেশ মানে অঁ ধুনীয়াকে কৰিব পাৰিবা লৈ যাম তোমাক ব'হাগ বিহু সেয়াই পাতে পাতে ব'হাগ বিহু ক'লো নহয় তোমাৰ বহাগ বিহুত তেনেকে পাতে তাৰপিছত আকৌ তোমাৰ মাঘৰ বিহু মাঘৰ বিহুত যেনিবা তোমাৰ উৰুকা দিনা ৰাতি তোমাৰ মেজি মেজি বনাই যায় মেজিৰ তলত উৰুকা ৰাতি যেনিবা ভোজ ভাত খায় আৰু সকলোৱে মিলি পৰিয়ালৰ ওচৰ চুবুৰীয়া চব মিলি পিনি ভোজ ভাত হয় তাৰপিছত তোমাৰ তাতে থাকো আমি ৰাতি অঁ ৰাতিপুৱালে যেনিবা ৰাতিপুৱাতে যেনিবা সেই মেজিটো জ্বলাই দিয়া হয় আৰু তেনেকে মানে মাঘৰ বিহু উদযাপন কৰা হয় তপিছত আকৌ তোমাৰ কাতি বিহুত আছে নহয় কাতি বিহুত কাতি বিহুত তোমাৰ তুলসী তুলসী চিনি পোৱানে অঁ সেই অঁ অঁ সেই তুলসী মানে তুলসী পুলি ৰুৱে তাৰপিছত সন্ধিয়া সময়ত মানে কাতি বিহুৰ দিনা আমি সেই তুলসী তলে তলে প্ৰাৰ্থনা কৰে আৰু তাৰপাছত তেনেকে সেই কাতি বিহুটো পালন কৰে বুট মগু তেনেকে কিবা কিবি প্ৰসাদ দিয়ে আৰু খাবলে তুলসী তলত তেনেকে তোমাৰ কাতি বিহুটো পাতে বহাগ বিহুতে ভাল লাগে আৰু চবতকে তুমি আহিবা আকৌ এবাৰ আহিবা বহাগ বিহুৰ সময়ত ধুনীয়াকে ধুনীয়া ধুনীয়া অনুষ্ঠান হয় মানে তুমি ধুনীয়াকে চাব পাৰিবা অঁ অঁ অঁ অঁ এইবাৰ আহিবা আছে চাবলে ভাল ভাল মন্দিৰ আছে সেইবিলাক মন্দিৰ গ্ৰাম্যানুভূতি অঁ সেয়াই সেইবিলাকলৈকে যাম তুমি খালি আহিবা আৰু ধুনীয়াকে তাৰপিছত দুইজনীয়ে তোমাক মই লৈ যাম ফুৰিবলে হ'ব দিয়া আহিবা তেতিয়া তুমি অঁ কল কৰিবা কল কৰিবা হ'ব